ব্যৱহাৰ কৰিবলৈ ধৰক মানুহক ভালকৈ ব্যৱহাৰ কৰিব লাগিব ধৰক কিবা এটা কৰিবলৈ হ'লেও মানুহক যাৱান দি কাম কৰিব লাগিব ধৰক মানে শুশ্ৰূষা কৰিব লাগিব ধৰক মানে ব্যৱহাৰ কৰিবলৈ হ'লে ধৰক টাইমৰ মতে বা কিবা এটা যাম বুলি বা কৰিবলৈ গ'লে টাইমৰ মতে গৈ ব্যৱহাৰটো কৰিবলৈ কথা পাতিবলৈ যাব পাৰিব লাগিব ধৰক সময়মতে যি বস্তু হ'লেও মানে ধৰক ক'ৰবাত কিবা এটা কাম পইচা পাতি লেনদেন পালেও ধৰক কথা ব্যৱহাৰ কৰি থ'লে ধৰক মই ইমান টাইমত যাম বুলি টাইমৰ মতে গৈ পাব লাগিব মানুহক গৈ লগ কৰি কথাটো পাতি ব্যৱহাৰটো ভাল কৰিব লাগিব বা আলহী যদি আহিলেও মানে ব্যৱহাৰটো মানুহক মান মানুহক ভালকৈ ব্যৱহাৰ কৰিব লাগিব জানিব লাগিব তাৰপৰা ধৰক বেলেগ কিবা কাম বা ধৰক ক'ৰবাত যাবান মই ত কৰিবলৈ গ'লেও ধৰক কথা পাতি কাম এটা ধৰিব গ'লেও মানে ভালকা টাইমৰ মতে গৈ ব্যৱহাৰটো কৰিব জানিব পাৰিব লাগিব মানে যি বস্তু হ'লেও মানে উৎপাদন বধ খেতি বাতি কৰিবলৈ হ'লেও টাইমৰ মতে ব্যৱহাৰটো কৰিবলৈ জানিব লাগিব তাৰপিছত যি মানে মোৰ ঘৰতে কুকুৰা হাঁহ পৰিলে ধৰক ব্যৱহাৰ কৰিবলৈ জানিলে তাৰ টাইমৰ মতে বস্তু ডাঙৰ কৰিব লাগিব ব্যৱহাৰ মতে গৈ বজাৰত বিক্ৰী কৰিব লাগিব গৈ ব্যৱহাৰ কৰিবলৈ হ'লে গৰু ছাগলী পুহিবলৈ হ'লেও ব্যৱহাৰ মতে ফল মূল বস্তু খোৱাব লাগিব বস্তু ভালকৈ ঘৰত বান্ধি থ'ব পাৰিব লাগিব ব্যৱহাৰ কৰিবলৈ হ'লে টকা পইচা লেনদেন কৰিবলৈ হ'লেও বা বেংকত ব্যৱহাৰ মতে টাইমৰ মতে তেওঁ যি জেগাত গৈ দিব পাৰিব লাগিব বেংকত বা ইমান লৈছোঁ বা এনেকৈ টাইমৰ মতে ব্যৱহাৰ কৰিবলৈ হ'লে তেওঁ দিব পাৰিব লাগিব কি যি বস্তু হ'লেও মানে বেংকত লেনদেনদন নকৰিলে ধৰক টাইমৰ মতে মানুহক টকা পইচা দিম বুলি ক'লেও ব্যৱহাৰটো কৰিবলৈ হ'লে হিচাপত দিব টাইমত পাৰিব লাগিব গৈ আৰু যি মাটি মাটি বাৰী ল'লেও মানে ব্যৱহাৰত কৰিবলৈ হ'লে ধৰক টাইমৰ মতে গৈ মানুহজনৰ লগত কথা পাতি কৰি ব্যৱহাৰটো ভালকৈ কৰিলে মানে নিজক টাইমৰ মতে ভাল বুলি ক'ব নাম থাকিব ধৰক তাৰপিছত আমি এতিয়া ঘৰত বা কিবা এটা কৰিবলৈ হ'লেও যাওঁ ল'ৰা ছোৱালীক স্কুল পঢ়াবলৈ ব্যৱহাৰটো টাইমৰ মতে নিব লাগিব স্কুলত যাব লাগিব ফিজ পাতি টাইমৰ মতে দিব পাৰিব লাগিব ধৰক সময়মতে গৈ ক'ৰবাত যাওঁ বিজনেছ কৰিবলৈ হ'লে ধৰক কিবা এটা ধৰক বিজনেছ কৰিলেও ক'ৰবাৰ পৰা বস্তু পাতি আনি ধৰক বজাৰত বিক্ৰী কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব পাৰিম সেইটো সেইটো এটা ব্যৱহাৰ বুলি কৈ ব্যৱহাৰ মানে ধৰক যি বস্তু হ'লেও মানে ধৰক বজাৰত উৎপাদন কৰিব পাৰি বা টাইমৰ মতে ভাল ধৰক ব্যৱহাৰ কৰিব পাৰি ধৰক বিজনেছ কৰিবলৈ হ'লে ধৰক বজাৰে চজাৰে ঘূৰি বস্তু বিক্ৰী কৰিব পৰা যায় সেইটোকে কৈ ব্যৱহাৰ কৰিব পৰা যায় ব্যৱহাৰ মানে ধৰক এতিয়া মই কিবা এটা ব্যৱহাৰ কৰোঁ ঘৰত মানে যি বস্তু মানে মানে ব্যৱহাৰ কৰিব পাৰি মানে ধৰক গছ গছনি ৰুবলৈও মানে আহাৰ চাহাৰ কৰি ল'লে ব্যৱহাৰ কৰিব পাৰি গছ এজোপা কাটি বিক্ৰী কৰিব পাৰোঁ ধৰক সেইটো এটা বিজনেছ এটা ব্যৱহাৰ বুলিয়ে কয় ধৰক গছ এজোপা কাটিলোঁ ফালিলোঁ সেইটো বিক্ৰী কৰিলোঁ সেইটো এটা ব্যৱহাৰ কৰিব পাৰি ধৰক টকা পইচা লেনদেনো কৰিব পাৰি ধৰক পইচা পাতিও আহি থাকে ব্যৱহাৰ কৰিব পাৰিলে ধৰক সে যি বস্তু মানে ব্যৱহাৰ কৰিলে ধৰক উৎপাদন এটকা জেগাত তিনি টকা আহিব সেইটোকো এটা ব্যৱহাৰ কৰিব পাৰিলোহঁক তাৰপিছত ব্যৱহাৰ ধেৰ কৰিব পৰা যায় ধেৰ বিজনেচ আছে ৱ্য়ৱহাৰ পইচা পাতি লেনদেন মানে ধৰক কিবা এটা কৰিব পাৰিলে ধৰ এটকাত হাজাৰ টকাও আহিব পাৰে ধৰক কৈ কৰিব পাৰি ধৰক ব্যৱহাৰ কৰিবলৈ যি মানে যি বস্তু কৰোঁ মানে ব্যৱহায়ে কৰিব পাৰি ধৰক ব্যৱহাৰ বস্তু মানে যি মানে ধৰক ছাগলী তাগলী গৰু ছাগলী